অঁ হয় মই ভাবোঁ যে খেলা ধূলাৰ লগত যদি জড়িত হৈ থাকোঁ তেতিয়া আমাৰ মনটোও ভালে থাকে আমাৰ আমাৰ মনটোৱে নহয় আমাৰ শৰীৰটো ভালে থাকে আমাৰ আমি মানে সুস্থ হৈ থাকোঁ তেতিয়া আমাৰ দেহটো বহুত সুস্থ হৈ পৰে এতিয়া খেলবোৰ খেলিলে আমাৰ যিবোৰ চিন্তা ধাৰণাবোৰ আছে সেইবোৰ আমি মানে কম কৰিব পাৰোঁ এতিয়া ধৰি লওক আমি বহুত চিন্তা ধাৰণা কৰিছোঁ এতিয়া লগৰ বোলে ঘৰ ঘৰ সন্মুখত আহি আমাক মাতিলে ফুটবল খেলিবলৈ আমি ফুটবল খেলিলোঁ ফুটবল খেলিলোঁ তো সেনেকৈ থাকিলে মানে এই চিন্তা ধাৰণাবোৰ কমি যায় আৰু খেলিলে আমাৰ স্বাস্থ্যটো ভালে থাকে যাৰ যাৰ কাৰণে নেকি আমি বহুত কামত মানে আমি মনোযোগ দিব পাৰোঁ এনেকুৱা বহুত খেলা ধূলাবোৰ আছে যেনেকুৱা ধৰি লওক ফুটবল হওক ক্ৰিকেট হওক বেডমিণ্টন হওক যিবোৰ খেলা ধূলাবোৰ হওক য'ত আমি দেহ মনেৰে যদি আমি খেলোঁ তেতিয়া আমাৰ মানে ষ্ট্ৰেছবোৰ কমি যায় যিবোৰ টেনচন লৈ থাকোঁ বেলেগ কামলৈ নহ'লে পঢ়া শুনা লৈ তাত কমি যায় এতিয়া যদি আমি পঢ়া শনাত যদি আমাৰ মন লগা নাই নাই বা যদি আমি কিবা কাম কৰিছোঁ তাত যদি আমাৰ মন বহা নাই আমি যদি খেলা ধূলাবোৰ কৰোঁ তেতিয়া আমাৰ সেই ডিছট্ৰেকশ্যনটো মানে মাৰ যায় তেতিয়া আমি আমাৰ মগজুতটো আমি কনচেনট্ৰে্যন দিব পাৰোঁ আমাৰ মগজুটো মানে স্থিৰ হৈ থাকে সেই কামটোলৈ যদি আমাৰ স্বাস্থ্যটো ভাল থাকে কিয়নো যদি আমি দুৰ্বল হৈ থাকোঁ আমাৰ মগজু দুৰ্বল হৈ থাকিব যাৰ কাৰণে নেকি আমি কামবোৰো ভালদৰে কৰিব নোৱাৰিম আমাৰ আমাৰ যদি দেহেতটো ভাল থাকে আমি কামবোৰো ভালদৰে কৰিব পাৰিম আমাৰ মগজু আমাৰ শৰীৰ সকলো ভালে থাকিব তেতিয়া যদি আমি খেল খেল ধেমালি সেই সেইবোৰ যদি আমি সদায় যদি খেলি খেলোঁ খেল ধেমালিবোৰ যদি কৰি থাকোঁ তেতিয়া আমাৰ দেহাটো ভাল থাকিব আৰু দেহটো ভাল থাকিব যাৰ কাৰণে নেকি আমি আমাৰ মনটো ভাল লাগি থাকিব আৰু মানে বেয়া চিন্তা ধাৰণা টেনচন দুখ সেইবোৰ মানে আঁতৰি যায় আৰু আমাৰ মনটো মানে ভাল লাগি থাকে যাৰ কাৰণে নেকি আমি চব বস্তুত আমি মন দিব পাৰোঁ আৰু খেল ধেমালিবোৰ খেলাৰ ব মানে বহুতো উপকাৰ আছে যদি কিবা ক'ৰবাত যদি কিবা কনটেষ্ট হওক নহ'লে খেল ধেমালি মানে যদি প্ৰতিযোগিতা হওক তাতো আমি যদি অংশগ্ৰহণ কৰোঁ আমি তাত ভাল ভাল অংশ আনিব পাৰিম অকল অংশ অনাৰে কথা নহয় খেল ধেমালিবোৰ আমাৰ জীৱনৰ জীৱনৰ লগত জড়িত হৈ আছে খেল ধেমালিবোৰ যদি আমি খেলোঁ আমাৰ আমি মানে আমাৰ যদি দেহাত যদি কিবা এটা ৰোগ আছে এলাহ এলাহ যদি ধৰি লওক এলহা দেহাৰ বিষ যদি আমি খেল ধেমালিবোৰ কৰোঁ তেতিয়াহ'লে আমাৰ দেহাৰ বিষ আদি ইত্যাদি সকলো নোহোৱা হৈ যাব আৰু আমি আৰু আমি সকলো কাম একো চিন্তা নোহোৱাকৈ কৰিব পাৰিম আমাৰ দেহাত যদি কিবাবোৰ যদি অসুবিধা আছে নহ'লে যদি আমি কিবা এটা কৰিব নোৱাৰোঁ খেল ধেমালিবোৰ কৰিলে আমাৰ আমাৰ শক্তি হ'ব যদি আমি মানে সকলো কাম কৰিব পাৰিম আমাৰ সকলো বস্তু আমি মন দিব পাৰিম যি নেকি আমাৰ মগজুটো ভাল হৈ পৰে